হয় এখন মানে ফটো এখনে এটা কাহিনী বাৰ্তা কৰিব পাৰে ধৰক ধৰক মোৰ বাইদেউৰ এখন ফটো মই কেতিয়াবা মানে সেইখন ফটো চাওঁ বাইদেউজনীৰ ফটো চাওঁ আৰু বাইদেৱে কবিতা লিখে কবিতাটো লিখি পেলাই তাই এখন মানে ফটো এনেকে বান্ধি থৈ দিছিল লগতে তাইৰ ফটোখনো আছিল বাইদেউ আছিল বহুত অমায়িক তাই মানে কিছুমান চলন ফুৰণ মানে বহুত বেলেগ মানুহৰ পৰা বেলেগ মানে কেতিয়াবা কেতিয়াবা সেইখন ফটো চালেও মোৰ বেয়া লাগে মানে আমাৰ বাইদেউজনী চিধা চাধা সহজ সৰল আছিল মানে মোৰ মায়ে মানে এদিন এটা এটা গাৰু কভাৰত কৈছিল যে এটা ফুল আঁকি দিছোঁ বনোৱা তে ফুলটো বনালে অকণমান বেয়া হ'ল মাৰ খং উঠিল অকণমান ব্লেডখন দি কাটি দিব বিচাৰিলে দলিয়াই দিওঁতে বাইদেউৰ হাততে পৰিল মানে তাৰ পিছতো বাইদেৱে মানে একো একো মাৰ লগত মানে তেনেকুৱা ধৰণৰ একো নাৰাজি হোৱা নাই কিন্তু এনেকৈয়ে আছিল সেই ফটোখনো মোৰ বাইদেউক দেখিলে মোৰ পুৰণা কিছুমান কথালৈ মনত পৰে বাইদেৱে আমাক বহুত মৰম কৰিছিলে শুব দিছিল শুৱাৰ পৰা উঠিয়ে বাইদেউয়ে আমাক উঠাই পেলাই আমাক আমি কি খাম সুধিছিলে বাইদেৱে তেনেকে আমাক বনাই দিছিল বাইদেউৰ বহুত দায়িত্ব আছিল সেই ফটোখন চাই চাই মোৰ বহুত মৰম লাগে সেই পুৰণা দিনলৈ গুচি যাওঁ বাইদেউৰ বন্ধ দিনত কাপোৰ কানি ধোৱা যিটো দায়িত্ব আছিল বাইদেউৰ আছিল বন্ধ দিনত স্কুল নাই তেতিয়া ভাত পানী ৰন্ধাৰ দায়িত্বও বাইদেউৰ আছিল তাইক দেউতাই বিয়া দিব ওলালেই দৰা চালেই দেউতা মায়ে যেনেকে চাইছে তায়ো তেনেকে অঁ বুলি কৈছে তাই এনেকুৱাই চিধা চাধা আছিল সেই দিনবিলাকৰ কথা মনত পৰিলে বহুত বেয়া লাগে আজিকালি ছোৱালীয়ে নিজে ল'ৰা চৰা পচণ্ড নহ'লে নাই হোৱা বুলি কয় কিন্তু মোৰ বাইদেৱে কোৱা নাছিল তেনেকৈ তাই বহুত চিধা আৰু শান্ত ছোৱালী আছিলে গতিকে মানে সেই তেনেকুৱা কেতিয়াবা বাইদেউ ওচৰত নেথাকিলেও মোৰ ফটো দেখিলেই মোৰ সেই কথাবিলাকলৈ বহুত মনত পৰে এতিয়া বাইদেউ আছে এতিয়া আমাৰ মা দেউতা বা কোনো নাই এতিয়া বাইদেউয়ে আমাৰ মা দেউতা কেতিয়াবা কয় মানে তহঁতে কিয় ইমান মানে চিন্তা কৰ মই তহঁতৰ মাৰ আছোঁ নহয় তেতিয়া মোৰ আছে বাইদেউৰ ফটো চটোবোৰো আমাৰ ঘৰত আছে কেতিয়াবা ওলাই ওলাই আমি এলবাম চেলবামবিলাক চাওঁ চালে মানে সেই দিনবোৰৰ কথা মনত পৰে এইখনেই ফটো সেইজনীয়েই মোৰ বাইদেউ মোৰ সেই সৰুকালৰ কথাবিলাক বাইদেউ কেনেকুৱা আছিল বাইদেউ ঘৰতে থাকে বাইদেউ বেছি ইফাল সিফাল নাযায় লগৰ বান্ধৱীসকলে গ'লে ঘৰলে গ'লেও আমাক লগত লৈ গৈছিল বাইদেউৰ মানে কি আৰু লগৰ ছোৱালীবিলাক আহিলেও মানে খুব ভাল লাগিছিল মানে আৰু তাইও সেই লগৰ ছোৱালীবিলাকে এতিয়া ক'ৰবাত ক'ৰবাত পাওঁ গুৱাহাটীত কেতিয়াবা বাইদেউৰ লগৰ ছোৱালীবিলাকো আমি কেতিয়াবা পাওঁ পালে লগ পালে সোধে এই হেৰি ৰুমি ভালে আছেনে অঁ বোলো আছে বাইদেউ আহে কেতিয়াবা এই খুব মনত পৰে দেই আমিও আৰু বহুত দূৰত থাকোঁ নহয় আজিকালি লগেই নাপাওঁ এনেকুৱা ধৰণৰ কথাবিলাক মানে হয় আৰু সেই আৰু ফটো এখন মানে এনেকুৱা দেখিলেই সেই বাইদেউৰ পুৰণা কালৰ যিবিলাক বাইদেউৰ নেচাৰ স্বভাৱ মানে আমি মানে এখন ফটো চাই পেলাই মানে মনত পৰে আৰু কেতিয়াবা কেতিয়াবা চকুৰ পানীও ওলায় বহুত দূৰত থাকে বাইদেউ আমিও বহুত দূৰত থাকোঁ এই বস্তুবিলাকৰ অভাৱ হয় কেতিয়াবা খালীপণ অনুভৱ কৰোঁ তেনেকৈয়ে